হয় কেতিয়াবা কোনো বিকল্প ৰানিং ৱাৰ্কআট চেষ্টা কৰিছোঁ ট্ৰেইল ৰাণিং স্প্ৰিণ্ট ব্যৱধান নৈ পাৰৰ বালিত কঁকালত টায়াৰ ৰছিৰে টায়াৰ বান্ধি দৌৰা হাণ্ড্ৰেড মিটাৰ দৌৰ ৰাতিপুৱা সোনকালে উঠি ৰানিং কৰিলে ৰানিং কৰাটো স্বাস্থ্যৰ কাৰণে ভাল ৰানিঙে স্বাস্থ্যত মাংসপেশীবিলাক সদায় সদায় ৰানিং কৰিলে মাংসপেশীবিলাক মজবুত হয় ভৰিৰ মাংসপেশী হাতৰো মাংসপেশীবিলাক মজবুত হয় বিষ প্ৰথম কিদিন অলপ অলপ বিষ হয় তথাপিও যদি ৰেগুলাৰ কৰি থকা হয় তেন্তে গাত বহুত এনাৰ্জী আহে শক্তি আহে ৰানিং কৰিলে অকল ৰানিং কৰিলেই নহ'ব তেনেকুৱা যেনে আমাক ৰানিং কৰিবলৈ শৰীৰত এনাৰ্জিও লাগিব যিখিনি এনাৰ্জি আমি খাদ্যৰ পৰা পাওঁ ৰানিং কৰাৰ লগে লগে আমি খাদ্যখিনিও ভাল কৰিব লাগিব প্ৰটিনো লাগিব শৰীৰত ৰানিং কৰিলে স্বাস্থ্যও ভাল হৈ থাকে সুস্থ হৈ থাকে ৰানিং ৰানিং কৰিলে মানে স্বাস্থ্য সুস্থ হৈ থাকে পতককে কোনো এটা বেমাৰে আক্ৰান্ত কৰিব নোৱাৰে বেমাৰৰ লগত যুঁজিবলৈ শক্তিটো থাকে সেইবাবে ৰানিংটো কৰাৰ প্ৰয়োজন ৰাতিপুৱা সোনকালে শুই উঠি ৰানিং কৰিব লাগে ৰানিং কৰিব লাগে ৱৰ্কআউট ৱৰ্কআউটো কৰা ভাল ৰাণিং কৰাৰ আগত কিছুমান এক্সাৰচাইজ ৱৰ্কআউট কিছুমান ৱৰ্কআউট কৰি লোৱাটো ভাল তেতিয়া ভৰিত দুখ পোৱাটো চান্স নাথাকে অলপ কম থাকে ভৰিৰ ষ্টেজ ষ্ট্ৰেছ কৰিব লাগে তেতিয়া ইমান বিষবিলাক নহয় মাংসপেশী বিষবিলাক কমে ষ্ট্ৰেছবিলাক কৰিলে মানে সুস্থ দৌৰ দৌৰা দৌৰা দৌৰিলে মাংসপেশীবিলাক অলপ বিষো হয় যিটো অলপ ৱৰ্কআউট কৰি দিলে ভাল হয় ৰানিং কৰাৰ আগতো ৱৰ্কআউট কৰি ল'ব লাগে ৱৰ্কআউটবিলাক কৰিলে ৱৰ্কআউট বহুতো ধৰণৰ আছে সকলোবিলাক ৱৰ্কআউট কৰাটোতো সম্ভৱ নহয় সদায় অলপ অলপ ৰানিং কৰাৰ আগত ধৰক পাঁচ মিনিট দছ মিনিটমান আপুনি ৱৰ্কআউট কৰি ল'লে তাৰপিছত আকৌ তাৰপিছত লাহেকৈ ৰানিং ষ্টাৰ্ট কৰিলে ৰানিং কৰি আহি কৰি মেলি আহি আকৌ লাহেকৈ ৱৰ্কআউটখিনি কৰিব লাগে তেতিয়া ৰানিং কৰি যিবিলাক অলপ পেইন হয় সেই পেইনবিলাক ৱৰ্কআউটৰ ৱৰ্কআউট কৰি দিলে মানে পেইনবিলাক নাইকিয়া হৈ যায় সম্পূৰ্ণ নাইকিয়া হ'লেও বহুতখিনি ৰেহাই হয় পেইনবিলাকৰ পৰা সোনকালে শুই উঠিলে ৰানিঙৰ ৰানিং সদায় ডেইলি ৰানিং কৰিলে সোনকালে শুই উঠাও হয় ৰাতিপুৱা যদি ডেইলি ৰানিং কৰা হয় তেতিয়া ৰানিঙৰ কাৰণে সোনকালে শুই উঠাও হয় যিটো স্বাস্থ্যৰ কাৰণে ভাল ৰাতি ৱৰ্কআউট আৰু ৰানিং আৰু ৱৰ্কআউট কৰিলে ৰাতি টোপনিও ভাল আহে যিটো স্বাস্থ্যৰ কাৰণে ভাল টোপনি সময়ত টোপনি অহাটো স্বাস্থ্যৰ কাৰণে ভাল সদায় সদায় ৰানিং কৰিলে স্বাস্থ্য ভালে থাকে ৰানিঙৰ ফলত একো স্বাস্থ্যৰ ক্ষতি নহয় স্বাস্থ্যৰ ক্ষতি নহয় যাৰ ফলত ৰানিংটো ভাল মাইণ্ডটো ফ্ৰেছ হৈ থাকে ৰানিং কৰাৰ ফলত মাইণ্ডটো ফ্ৰেছ কৰি থাকে ৰানিংটো কৰিলে ৱৰ্কআউটটো আগত দছ মিনিটমান আৰু পাছতো দছ মিনিটমান কৰিব লাগে ৰানিং কৰিলে কোনো এইবোৰ বেয়া বস্তু নিচাযুক্ত বস্তু সেইবিলাক খাব নালাগে সেইবিলাক খালে শৰীৰো অলপ কমজোৰ হৈ যায় যাৰ ফলত ৰানিং কৰিবলৈ অলপ অসুবিধা হয় ৰানিং কৰিলে ডেইলি ৰানিং কৰিলে হাওঁ ফাওঁ ভালেই থাকে উশাহ নিশাহত একো প্ৰব্লেম নহয় যদি কিছুমান প্ৰব্লেম থাকেও সেইবিলাকো লাহে লাহে দূৰ হয় ৰানিং কৰাৰ ফলত চুগাৰ ডায়বেটিছ এইবিলাক এনেকুৱা ধৰণৰ বেমাৰবিলাকো অলপ কমে কাৰোবাৰ যদি ৱেইট লছ কৰিব আছে তেতিয়াও যদি সদায় ৰাতিপুৱা উঠি ৱৰ্কআউট কৰে ৰানিং কৰে তেন্তে ৱেইট লছটো কৰিবলৈ সহজ হয় এদিন দুদিন কৰিলেই লছ নহয় বাৰু কেইদিনমান কৰিব লাগে কেইমাহমান কৰিব লাগে আৰু দুদিনমান কৰিলেই এইটো অভ্যাসত পৰিণত হয় যিটো স্বাস্থ্যৰ কাৰণেও ভাল ৰানিং আৰু ৱৰ্কআউট স্বাস্থ্যৰ কাৰণে বহুতো বহুতেই ভাল ই কোনো ক্ষতি নকৰে স্বাস্থ্যত কোনো অপকাৰ নকৰে যিমান পাৰে কৰিব লাগে স্বাস্থ্যৰ কাৰণে বহুতেই ভাল